জলবায়ুৰ পৰিৱৰ্তনে আমাৰ অঞ্চলত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি কৰিছে বানপানীৰ সমস্যা গৰাখহনীয়াৰ সমস্যা ধাৰাসাৰ বৃষ্টিপাতৰ সমস্যা আদি বিশেষকৈ ধাৰাসাৰ বৃষ্টিপাতৰ ফলত কণ কণ ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ যাবলৈ অসুবিধাৰ সন্মুখীন হৈছে লগতে কৃষক সকলো বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে কৃষক সকলৰ শস্যসমূহ অনিষ্ট হৈ পৰিছে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে তেওঁলোকে নিজাকৈ গ্ৰীণ হাউচৰ ব্যৱস্থা কৰিছে লগতে পানীৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে কুঁৱা দমকল পাম্প আদিৰ ব্যৱস্থা কৰিছে লগতে কীটনাশক দ্ৰৱ্য ব্যৱহাৰ কৰিছে পোক পতংগৰ পৰা ৰক্ষা পাবৰ বাবে আৰু জৈৱিক সাৰো প্ৰয়োগ কৰিছে এনেদৰেই তেওঁলোকে বিভিন্ন ধৰণৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰিছে